অসমত শিল্পকৰ্ম কিনা বেচা হিচাপে প্ৰধান শিল্পকেন্দ্ৰিক বজাৰখন হ'ল গুৱাহাটীত স্থাপিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ ইয়াত অসমৰ বিশেষে ঠাই বিশেষকে বহুতো জনসাধাৰণ আহি ইয়াত নিজৰ শিল্প কলাসমূহ নিলামত দৰদাম কৰি নিজৰ ঘৰখন চলায় তেনেদৰে ক'বলৈ গ'লে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বহুতো ধৰণৰ মেখেলা চাদৰ বহুত ধৰণৰ বহুত ধৰণৰ বাঁহেৰে বনোৱা শিল্প অসমৰ জনজাতি যেনেকৈ মিচিং বড়ো কছাৰী আদিৰ আদিৰ থলুৱা খাদ্য সমূহৰ লগতে থলুৱা বস্ত্ৰ থলুৱা পোচাক আদি সকলোবোৰৰ কথা ক'ব পাৰি সেয়েহে শিল্পকেন্দ্ৰিক বজাৰ বা কেন্দ্ৰ গেলেৰী নিলাম মেলা অনলাইন প্লেটফৰ্ম অসমত শিল্পকৰ্ম কিনা বেচা কৰা প্ৰধান শিল্পকেন্দ্ৰিক বজাৰ গেলাৰী নিলাম মেলা অনলাইন প্লেটফৰ্ম আদিবোৰৰ কথা ক'ব পাৰি অসমত অসমতে শিল্পকৰ্ম কিনা বেচা কৰা কি কি প্ৰধান শিল্পকেন্দ্ৰ বজাৰ বা কেন্দ্ৰ আছে নিলাম মেলা অনলাইন প্লেটফৰ্ম আদিবোৰৰ কথাও ক'ব পাৰি অসমত শিল্পকৰ্ম কিনা বেচা কৰা কি কি প্ৰধান শিল্পকেন্দ্ৰিক বজাৰ বা কেন্দ্ৰ আছে তাক লৈ ক'বলৈ গ'লে বহুতো কথা আহি পৰে সেয়েহে ক'ব পাৰি যে এনেসমূহ স্থায় বিশেষে বহুত অসমত শিল্পকেন্দ্ৰিক প্ৰতিষ্ঠান দেখিবলৈ পোৱা যায় অসমত শিল্পকৰ্ম কিনা বেচা কৰাৰ প্ৰধান কেন্দ্ৰসমূহ মেইন অনলাইনত পাব পাৰি